পশুপালনৰ কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাত ভুগিবলৈ ভোগা দেখা যায় আৰু ই সমস্যাবোৰ হৈছে যেনে সময়ত পশুবিলাকে পশুবিলাকক দৰৱ জাতি দিব নোৱাৰা আৰু উপযুক্ত এখন বজাৰ নোপোৱা এইবিলাক দূৰ কৰিবলৈ হ'লে আমাৰ যিবিলাক অঞ্চল আমাৰ অঞ্চলবিলাকত এখন উপযুক্ত উপযুক্ত পশুপালনৰ ঔষধ ঔষধ পোৱা দোকান বহুৱাব লাগিব আৰু এখন উপযুক্ত বজাৰ কৃষকসকলক দিব লাগিব আৰু আমি যদি বহুত দিনৰ বাবে ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া সেই জন্তুভোৰ জন্তুবোৰৰ যত্ন ল'বৰ কাৰণে মানুহ ৰখা হয় আৰু সেই মানুহবিলাকে সেই জন্তুবিলাকৰ যত্ন লয় কিন্তু জন্তুৰ ক্ষেত্ৰত আমি বেয়া পৰিস্থিতি প্ৰায় দেখিবলৈ পাওঁ কিয়নো মই কৈছোঁৱে যে এখন উপযুক্ত কি নাই দোকান নাই য'ৰ পৰা সেই জন্তুবিলাকৰ বিভিন্ন বেমাৰ আজাৰৰ ঔষধবিলাক আমি সময়মতে আনি পেলানি সেই জন্তুবিলাকক দিব পাৰোঁ